কথিত আৰু লিখিত অসমীয়াৰ মাজত বহুখিনি পাৰ্থক্য দেখিবলৈ পোৱা যায় যে লিখিত অসমীয়া ভাষাত আমি কোনোবা এটা বাক্য লিখোঁ তেতিয়া সেই বাক্যটো সম্পূৰ্ণ শুদ্ধৰূপে সম্পূৰ্ণ শুদ্ধ শব্দ ব্যৱহাৰ কৰি লিখিবলৈ চেষ্টা কৰোঁ যাতে মানুহে বুজি কথাখিনি বুজি পোৱাত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় আনহাতে কথিত ভাষাত আমি এনেধৰণৰ দিশসমূহ দেখিবলৈ পোৱা নাযায় কাৰণ আমি কথিত ভাষা এটা কওঁতে সেই কথিত ভাষাটো সম্পূৰ্ণ শুদ্ধৰূপে নক'লেও মানুহে হয়তো বুজি পাব পাৰে গতিকে এইখিনি পাৰ্থক্য দেখিবলৈ পোৱা যায় যে আমি লিখিত ভাষাত সম্পূৰ্ণ শুদ্ধৰূপে বাক্যতো লিখিবলৈ যত্ন কৰা উচিত আৰু কথিত ভাষাত এনে এনে এনেখিনি দিশত গুৰুত্ব নিদিলেও হয়